হাতেৰে তৈয়াৰ কৰা কাপোৰবোৰ বজাৰৰ ৰেডিমে'ড কাপোৰতকৈ পৃথক কিয়নো হাতেৰে তৈয়াৰ কৰা কাপোৰবিলাক কাপোৰবোৰত এগৰাকী শিপিনীয়ে তেওঁলোকৰ সৰ্বস্ব দি এই কাপোৰসমূহ তৈয়াৰ কৰে সেই কাপোৰসমূহ কাপোৰসমূহত এগৰাকী শিল্পীৰ হাতৰ শিল্পীৰ মনৰ বহুখিনি ইয়াত তেওঁলোকৰ আৱেগ জড়িত হৈ থাকে সেয়েহে হাতেৰে বোৱা কাপোৰবোৰ কাপোৰবোৰ বজাৰৰ ৰেডিমে'ড কাপোৰতকৈ অলপ বেলেগ বুলি অনুভৱ কৰোঁ আৰু সেই কাপোৰবিলাকত হাতেৰে তৈয়াৰ কৰা কাপোৰবিলাকত এটা বেলেগ কিবা এটা সৌন্দৰ্য এটা আছে সেইবাবে ৰেডিমে'ড কাপোৰবিলাকতকৈ ইয়াক বৰ পৃথক বুলি ভাবোঁ এখন বিশাল বজাৰ আছে ৰেডিমে'ড কাপোৰৰ তথাপিও মানুহে গোঁঠা বা চিলাই কৰা কাপোৰৰ প্ৰতি বেছি আকৃষ্ট হোৱা দেখিবলৈ পোৱা যায় কিয়নো সেইসমূহ কাপোৰত আৰু বজাৰ যিসমূহ ৰেডিমে'ড কাপোৰ সেই ৰেডিমে'ড কাপোৰবোৰ একেলগে যিহেতু ৰেডিমে'ড কাপোৰসমূহ তৈয়াৰ কৰি দিয়ে ইয়াৰ ডিজাইনবোৰ প্ৰায় একে হয় কাপোৰৰ গুণাগুণ যিখিনি কুৱালিটী বুলি কওঁ আমি সেইখিনিও প্ৰায় একেই থাকে আৰু এখন বিশাল বজাৰত তেনেকুৱা বহুত ধৰ একে কাপোৰ বজাৰত সহজলভ্য হৈ পৰে সেইবাবে হাতেৰে ব তৈয়াৰ কৰা কাপোৰবিলাক যিহেতু এগৰাকী শিপিনীয়ে তেওঁলোকে খুব কম সংখ্যক বয় সেইবাবে সেই কাপোৰসমূহ পিন্ধিলে এগৰাকী মহিলাক বা এজন এজন পুৰুষক অলপ বেলেগ ধৰণৰ এটা গাম্ভীৰ্যপূৰ্ণ হোৱা দেখা যায় সেয়েহে ভাবোঁ ৰেডিমে'ড কাপোৰবোৰতকৈ হাতেৰে বোৱা কাপোৰবিলাকৰ মানুহে বেছি কিনিবলৈ ভাল পায়